অঁ কি কৰি আছা অঁ এই বিশাললৈ মানে যাম বুলি ভাবিছিলোঁ অকমান বজাৰ কৰিবলগীয়া আছিলে এতিয়া লগ অঁ তাকে লগটো বিচাৰি বোলো দুইজনীয়ে বজাৰ কেইটামান কৰি আনিমগৈ বুলি ভাবিছিলোঁ অঁ এনেই বজাৰ এই কাপোৰ কেইটামান আৰু এই হেৰিয়ৰ পাকঘৰৰ বস্তু কেইটামান ল'বলগীয়া আছিলে এনেই তুমি কি অঁ তুমি কি ল'ম বুলি ভাবিছিলা

অঁ অঁ মোৰ তেনেকুৱা ধৰণৰে আছে বাাৰু বজাৰকেইটা অঁ অঁ হ'ব